মই বাগিচাৰ কামৰ বাবে কেইবাতাও সজুলী ব্যৱহাৰ কৰোঁ তাৰ ভিতৰত আছে কোৰ খন্তি জবকা কোৰে আমাৰ বাগিচাখনৰ পুলিবিলাকক কুৰিয়াই মাটি চপোৱাত সহায় কৰে আৰু জবকাই জাবৰবোৰ জ্বলাই জ্বলাবলৈ সহায় কৰে খন্তিয়ে তলৰ গুৰিবিলাক কাটি মাটিবিলাক চহোৱাত সহায় কৰে